হেল্ল' অঁ হয় কোনে ক'লে অঁ হয় হয় কওকচোন অঁ মাংস মানে কোনটো কোনটো মাংসৰ কথা ক'লে বা আপুনি আচ্ছা ব্ৰইলাৰ মাংসৰ আপোনাৰ ৰে'ট চলি আছে দুইশ পঞ্চাছ টকা যদি আপুনি অঁ হয় আৰু খাচীটো আপোনাৰ ছয়শ টকাকৈ ৰে'ট চলি আছে অঁ লোকেলটো কে জি পাঁচশ টকা

অঁ সৰহ পৰিমাণৰ মানে আপুনি কিমান মান ল'ব কওকচোন অঁ হয় হয় তেতিয়া কমকৈ দিয়া হ'ব বাৰু আপুনি কোনটো কোনটো মাংস ল'ব আপুনি অঁ অঁ আচ্ছা বিশ কে জি মান যদি লয় আপুনি ব্ৰইলাৰটো তেনে আপুনি দুইশ দহ মানকৈ আপোনাক দিব পৰা যাব লোকেলটো আপোনাৰ চাৰিশ টকা পৰিব খাচীটো অলপ দাম আছে সেইটো আপোনাৰ সাতশ বিশ মানকৈ দিব পৰা যাব অঁ ইয়াতকৈ নোৱাৰিব মানে নোৱাৰি মানে ইয়াতকৈ কম কৰিব আচ্ছা আচ্ছা হয় হয় বিশ তাৰিখে ন বিশ তাৰিখে পাব পাব ক'ৰ পৰা ক'লে আপুনি অঁ অঁ তাৰপৰা পৰা যাব পৰা যাব হয় নাই নাই চাৰ্জ নলওঁ তেনেকৈ আমাৰ বিশ তাৰিখে পাৰিব আপুনি হয় হয় নালাগে বাচ আপুনি যিদিনা আহিব সেইদিনা দিলেই হ'ব অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ অঁ ব্ৰইলাৰটো অঁ ঠিক আছে হ'ব দিয়ক অঁ